ছাৰ এই আপোনাৰ এ এচ ই বিত লাগিছে ন

কাৰেণ্টটো বহুত অসুবিধা দি আছে আপোনাৰ হয় কাৰেণ্টটো আপোনাৰ দুই তিনি দুই তিনিদিনমানৰ পৰা আপোনাৰ কাৰেণ্টটো মানে আপোনাৰ নাই বুলি ক'লেও বেয়া নহয় মানে কাৰেণ্টটো অহা যোৱা কৰি থাকে আপোনাৰ হয় কাৰেণ্টটো আপোনাৰ মানে কাৰেণ্টটো দুই তিনিদিনমানৰ পৰা নাই আপোনাৰ কাৰেণ্টটো হয় কাৰেণ্টটো মানে আপোনাৰ

হয় আপোনাৰ ট্ৰেঞ্চফৰ্মাৰটোত আপোনাৰ কি হয় ইস্পাৰ্ক কৰি থাকে আপোনাৰ হয় ইস্পাৰ্ক কৰি থাকে আপোনাৰ আৰু

দুদিনমান হয়

আৰু ল'ৰা ছোৱালী আপোনাৰ এই লাইট লাগেই আপোনাৰ পঢ়িবলৈ এতিয়াতো আপোনাৰ পৰীক্ষা ওচৰ পাইছেহি আপোনাৰ এতিয়া মানে বহুত অসুবিধা হৈছে এতিয়া লাইনটো নহ'লে আপোনাৰ একোৱেই নহয় ক'ব গ'লে লাইনটোৱে চব আৰু আপোনাৰ জানেই লাইনটো নহ'লে আজিকালি একো কৰিবই নোৱাৰি আপোনাৰ চব ক্ষেত্ৰতে ম'বাইল চাৰ্জ দিয়াৰ পৰা চব ক্ষেত্ৰতে লাইনটো লাইনটো লাগে আপোনাৰ ত'

ছাৰ এই আপোনালোকৰ ইয়াৰ আহে মানুহবিলাক পঠিয়াই মানুহবিলাক আহে আহি আপোনাৰ কি হয় কাৰেণ্টটো ভালকৈ ঠিক কৰি থৈ নাযায় ত' আপোনাৰ কাৰেণ্টটো আহি ঠিক কৰে আপোনাৰ সেই আজি এদিন দুদিন পৰা বা আপোনাৰ অলপ অলপ দেৰি পিছতে আকৌ কাৰেণ্টটো প্ৰ'ব্লেম দিয়েই মানে আপোনাৰ ঠিক কৰি ভালকে ঠিক কৰি থৈ নেযায় বস্তুটো হয় মানে অঁ ইয়াতো

ত' মানে কি হয় কাৰেণ্টটো যেতিয়া আপোনাৰ বিল দিয়া টাইমতটো বিল দিয়া টাইমত পূৰা টাইমত টাইমত বিলটো লৈ যায়

কাৰেণ্টটো কাৰেণ্টটো কাটে মানে বহুত টাইম লাগে কাৰেণ্টটো কাটি থৈ দিয়ে আপোনাৰ বহুত মানে দেৰি দেৰিলৈকে কাৰেণ্টটো কাটি থৈ দিয়ে

তাৰ মানে আপোনালোকৰ বোৰ এইবোৰ মানে কি হয় এইবোৰ মানুহ আহে হয় কাৰণ্ট মানে হয় ব্যৱহাৰটো মানে ভাল নহয় আপোনালোকৰ অঁ আৰু আপুনি

মোৰ অসুবিধা মানে বহুত অসুবিধা হৈছে

হয়

আৰু আজি এদিন দুদিন বুলিয়ে নহয় আগতো হৈছে এনেকুৱা বহুতবাৰ হৈছে আপোনাৰ কাৰেণ্টটো মানে কি হয় প্ৰ'ব্লেম হ'লে বেছিভাগ এতিয়াতো আপোনাৰ ঠাণ্ডা দিন হয় গৰম দিনতো আপোনাৰ সেই প্ৰ'ব্লেমটো মানে বহুত খুব দেখাই দিয়ে যে গৰম দিনত আপোনাৰ সেইটো প্ৰব্লেম দি থাকে কিন্তু আপোনাৰ ঠিক কৰিবলেহে মতা হয় আপোনাৰ টাইমত আৰু কোনোদিন আহি নেপায় এনে পইচা নিয়া টাইমত টাইমত আহি যায় পইচা নিয়া টাইমত পুৰা টাইম টু টাইম কয় আৰু আপোনাৰ আৰু কাৰেণ্টটো টাইমত একদম আপোনাৰ মানুহবোৰ নাহে কথা ব্যৱহাৰ একেবাৰেই বেয়া লোৱা হয় এতিয়া হয় এতিয়া ছাৰ এনেই কিমান দিন হ'ব একদম আপোনাৰ মানে দুদিনৰ ভিতৰত তাতকৈ আগত নহ'ব নেকি কাৰেণ্টটো সোনকালেতো হয় আপুনি ঠিক আছে ঠিক কৰাই দিব

হয় মানে আপোনাৰ এনেই কমকেও দুদিনটো লাগিব চাগ হয় হয় এতিয়া মানুহ আপুনি যিমান সোনকালে পাৰে সোনকালে পঠিয়াই দিয়া ব্যৱস্থাটো কওক আৰু

হয় মানুহ সোনকালে পঠিয়াই দিয়ক আৰু মানে কি হয় আমাৰ যিমানটো সোনকালে পাৰে সিমানটো অঁ এনেটো বৰ্তমান আমাৰ আমাৰ জেনেৰেল মিটাৰেই লাগি আছে ন জেনেৰেল মিটাৰেই লাগি আছে বৰ্তমান হয় শুনিছোঁ স্মাৰ্ট মিটাৰ হয় অঁ শুনিছোঁ আপোনাৰ স্মাৰ্টত বেলেগ বেলেগ জেগাত আহিছে আৰু আমাৰ এইটো চাইডে মানে আহিব কেতিয়া সেইটো গম পোৱা নাই খালি মানে এইটো চাইডেও আহিব লাগে

এই স্মাৰ্ট মিটাৰটো লগালে তেতিয়া কাৰেণ্টৰ বিলটো মানে প্ৰ'ব্লেম নাহিব বাৰু আপোনাৰ মানে যিটো মানে বিল একুৰেট বিল সেইটো আহিব এই ঠিক আছে ছাৰ তেন্তে আপুনি যিমান অতি যিমান পাৰে মানে সোনকালে দিয়াৰ ব্যৱস্থাটো কৰক দেই ছাৰ মই ইয়াৰ পৰাই ৰিকুৱেষ্ট কৰিছোঁ আৰু আপোনাক অঁ ঠিক আছে ছাৰ থেংক ইউ